নৱজাতক শিশুসকলক সুস্বাস্থ্য কৰি ৰাখিবলৈ হ'লে লক্ষ্য কৰিব লাগিব যে তেওঁলোকে পুষ্টিকৰ খাদ্য গ্ৰহণ কৰিব পাৰে আজিকালি চৰকাৰেও শিশুসকলক স্বাস্থ্যৰ প্ৰতি যথেষ্ট গুৰুত্ব আহৰণ কৰিছে বিভিন্ন জৰিয়তে চৰকাৰে শিশুসকলক বিভিন্ন টীকাকৰণৰ ব্যৱস্থা কৰিছে শিশুসকলক চৰকাৰে অংনবাদী কেন্দ্ৰৰ জৰিয়তে বিভিন্ন পুষ্টিকৰ খাদ্য দিয়াৰ ব্যৱস্থা কৰিছে গতিকে শিশুসকলক সুস্বাস্থ্য কৰি ৰাখিবলৈ এইসমূহ ব্যৱস্থাৰ অতি প্ৰয়োজন আৰু তেওঁলোকক চাফ চিকু কৰিও ৰখাৰ অতি প্ৰয়োজন